অঁ আহক আহক বাইদেউ বহক হয় অঁ আপুনি এইটো হয় এইটো আপুনি কিমানজন মান ছাত্ৰ ছাত্ৰীক লৈ যাম বুলি ভাবিছে হয় তাৰপিছত আপুনি লৈ যাওঁতে ক'ত ক'ত লৈ যাম বুলি ভাবিছে হয় আৰু এইটো আপোনালোকে এতিয়া ছাত্ৰ ছাত্ৰীক লৈ গ'লে অভিভাৱকৰ সন্মতিও লাগিব এইটো আপুনি এতিয়া কৰিব লাগিব অঁ এতিয়া পঞ্চাছ ষাঠিজন হ'ব আৰু তাৰ ওপৰত বাছো লৈ যাব লাগিব যিহেতু আপুনি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা কিমান টকাকে উঠাম বুলি ভাবিছে হয় দিনটো গোটেই দিনটোৰ যিহেতু পৰিকল্পনা আছে তাৰ বাবে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ গোটেই দিনটো থাকিব আপুনি খোৱাৰ ব্য়ৱস্থাটো ক'ত কৰিম বুলি ভাবিছে

অঁ ঠিকে আছে দিয়ক আপুনি কামটো কৰি থাকক কিবা অসুবিধা হ'লে মোক জনাব মই আপোনাৰ কিবা অসুবিধা হ'লে মই হেল্প কৰিম দিয়ক ঠিক আছে